হেল্ল' নমস্কাৰ মোৰ এইটো নম্বৰৰ পৰা ভুলবশতঃ দুশ টকাৰ ৰিচাৰ্জ কৰিব লগা আছিলে কিন্তু তিনিশ টকাৰ ৰিচাৰ্জ এটা হ'ল হয় হয় হয় হয় এতিয়া মোৰ আগৰ ৰিচাৰ্জটো কেঞ্চেল কৰি দিব লাগিছিলে

হয় হয় ঠিক আছে মোক আগৰ ৰিচাৰ্জটো কেঞ্চেল কৰি দিলে মই উপকৃত হ'ম হয় হয় ধন্যবাদ